অঁ কওকচোন কোনে ক'ৰ ক'লে আচ্ছা ঠিক আছে কওক

আচ্ছা আচ্ছা আচ্ছা ঠিক আছে বাৰু খুলিব আপুনি অঁ ৰেচম মানে আমাৰতো ৰেচমটো অসমত এইটো বহুত আগতেতো বহুত হেৰিয়ে আছিলে এতিয়া হয়তো কমি গৈছে বা ৰেচম সম্পৰ্কত এতিয়া মানুহৰ ধাৰণাই নাই কিন্তু ৰেচমটো আমাৰ উজনি অসমত আগতে এই ৰেচম পাম হেৰি হৈছিল তাত মানে মানুহে হেৰি কৰিছিল গতিকে এইটো ভাল এইটো ভাল এইটো পাট মুগা আমাৰ এই ৰেচম পাম এখন খুলিব লাগিলে আপোনাৰ হেৰি গছ ৰুব লাগিব মানে পলুটোৰ কাৰণে আহাৰৰ কাৰণে পলুটোৰ খাদ্যৰ কাৰণে তাৰপিছত আপোনাৰ পলুখিনি মানে যেতিয়া পকিব পূৰঠ হ'ব সেইখিনি থোৱাৰ কাৰণে বাহ সাজিব লাগে আৰু তাৰপিছত যেতিয়া সেইটো লেটা হ'ব লেটা হোৱাৰ পিছত সেই লেটাটোৰপৰা সূতাটো উলিয়াব লাগিব আৰু আৰু সেই সূতাবিলাক হাতে কাটিছিল আজিকালিতো মেচিনত কটা হয় আৰু সেইবিলাকৰপৰা সূতাবিলাক কাটি মানে পাট মুগাৰ কাপোৰবিলাক তৈয়াৰ ক কৰা হয় আৰু এনেকৈয়ে এইখিনি ধৰণকলৈয়ে আপুনি লেখি ল'ব ভাল ভালদৰে দিয়ক ঠিক আছে